অঁ ক'ত আছা অঁ মোক অলপ এমব্ৰইডাৰী কৰা চাদৰ লাগিছিলে অ ৰেটবোৰ কেনেকে চলিছে এতিয়া অঁ অঁ অঁ পাটৰ কাপোৰ আহিছে নেকি দোকানত অঁ তেতিয়াহ'লে মোৰ পাটৰ কাপোৰ তেতিয়াহ'লে মই চাবলৈ যাম মই এনেই চাৰিযোৰ চাৰিযোৰমানৰ অৰ্ডাৰ আছে চাৰিযোৰ মানৰ অৰ্ডাৰ আছে পাটৰ কাপোৰ এনেই এমব্ৰইডাৰী চাদৰো খুজিছিলে মানুহে কিন্তু পাটৰ কাপোৰ চাৰিযোৰমানৰ এনেই বৰ্তমান কেনেকে চলিছে একে পিয়'ৰ পাতটো নে অঁ পিয়ৰ পাতটো কেনেকে হ'ব বাৰু অঁ ডাইৰেক্ট শুৱালকুছিতে তোমাৰ তাঁতৰ শালৰ পৰাই দিবা তাৰমানে অকণমান কম কম ৰেট লগাইছা যে সেইকাৰণে সুধিছোঁ

নিজৰ মানুহেই বয়নে কি তোমালোকৰ অঁ ইয়াত দোকানখন এনেহে খুলি থৈছা দোকানখনত মানে তাৰপা হেৰিয়ত পঠিয়াই দিয়া আৰু ন অঁ অঁ প্ৰাইচটো হ'লছেল এনেকেতো ইয়াততো এযোৰ পাটৰ কাপোৰ পিয়ৰ কাপোৰটো দহ বাৰ হেজাৰ হৈ যায় আমি কিনিবলে গ'লে ভাল ৰেটেই পাইছোঁ তেতিয়াহ'লে এটা কাম কৰিবচোন কালাৰটো মানে পিঁয়াজি কালাৰ আৰু হেৰি ব্লু মানে ব্লু কালাৰৰ পিঁয়াজি কালাৰটো আৰু ব্লু কালাৰ ব্লু কালাৰ আৰু এযোৰ এযোৰ হোৱাইট দিবা আৰু এযোৰ ৰেড দিবা সেই চাৰিযোৰ পঠাই দিবাচোন তুমি কাপোৰৰ লগতে কাইলে অঁ কাইলে পঠিয়ালে মই পৰহিলৈ তাৰ পাঁচদিনাখন পাম ন অঁ দুদিন লাগিব তাৰপা আহোঁতে মেলোতে ইয়াত পোৱালৈকে ঠিক আছে কাইলে পইচা মই গুগুল পে' কৰি দিম গুগল পে'ত দি দিম তুমি খালী ৰেটটো মোক এটাই কিযোৰ কাপোৰৰ কিমান দাম হ'ব কি কৰিব সেইটো মোক কৈ দিবা তাৰমানে মোক ফোনত জনাই দিবা মই গুগল পে'ত দি দিম হ'ব নাই হ'বনে অঁ অঁ অঁ অঁ